অঁ বাবু মিট শ্বপ হয়নে অঁ আপোনালোকৰ তাত মাংস পায় নেকি কি কি আছে কি কি আছে গাহৰি কেইটকা

ফ্ৰেছ নেকি ব্ৰইলাৰ কেইটকা হেৰি লোকেল কুকুৰাটো অঁ আৰু হেৰি হাঁহ আছে নেকি হাঁহ

অঁ হেৰি এই গাহৰিটো এনেই ছাইজটো কিমান ডাঙৰ আছিলে বাৰু ডাঙৰ নে সৰু গাহৰি এই ডাঙৰ গাহৰি যদি তেলটো বেছি হ'ব চাগে মানে দুইটা সমান হ'লে ভাল মাংসটো ভাল হয় খাবলৈ টেষ্টো হয়

লাগিছিলে অলপমান সৰহকৈ এতিয়া মাংসটো কেনেকুৱা আছিলে বা অঁ অঁ অঁ হেৰি লোকেল লোকেল নে এটা চালানী মাল নে ফাৰ্মৰ মাল ফাৰ্মৰ অঁ ফাৰ্মৰ নে নে ঘৰৰ লোকেল যদি যদি ভালেই অঁ অঁ ফাৰ্মটো বোলো মাংসটো অলপ বেয়া হয় খাবলৈ টেষ্টো ইমান নাথাকে বগাটো যোনটো যে

নহয় কিন্তু খবলৈয়ো ভাল টেষ্টো আছে

লাগিছিলে সাত আঠ কে জিমান অলপ কমাই মেলি অলপ কিবা কমাই মেলি ল'ব চাৰে তিনিশমানকৈ ল'ব এই পাৰিব অলপ সৰহকৈ অলপ অলপ সৰহকৈ ল'ম নহয় তিনিশ আশীটকা তাতকৈ নকমাই আৰু এতিয়া হেৰি তলপেটৰ মাংস পাম নাই অঁ অঁ অঁ অঁ অঁ অঁ এই ঠিক আছে তেনেহ'লে অলপ ষ্টকত ৰাখি দিব মই গৈ আছোঁ অঁ অঁ চব সমান সমান কাঠমাংস চৰ্বি সমানে দি দিব

হাঁহটো আজি নালাগে গাহৰিটোৱে হ'ব

অঁ অঁ ঠিক আছে পেমেণ্ট মই অনলাইনে মাৰি দিম অঁ কিউ আৰ মই নহয় মই গৈ আছোঁ নহয় তাতে দোকানত দোকানতে দি দিম এডভান্স নিদিওঁ দোকানতে ডাইৰেক্ট মাৰি দিম অঁ অঁ ঠিক আছে ঠিক আছে হ'ব দিয়ক